হয় মই এনেকুৱা এখন কিতাপ বা উপন্যাস এখন পঢ়িছোঁ যিখনে মোক বহুতো আবেগিক কৰি তুলিছিল আৰু এইখন হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত এখন উপন্যাস যিখন লিখিছিল কৌশিক নন্দন বৰুৱাই তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত লিখা উপন্যাসখনৰ নাম ৰাখিছিল নিৰিবিলি এটি নিৰৱ কাহিনী এই নিৰিবিলিত তেখেতে কলেজীয়া জীৱন হোষ্টেলৰ জীৱন আৰু বন্ধুত্বৰ প্ৰেম আদিকে সামৰি এটি জীৱন্ত কাহিনী সকলোৰে আগত দাঙি ধৰিছিল আৰু এই নিৰিবিলিৰ মাজত মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ আছিল ময়ূৰ সেই ময়ূৰ এজন ভাল শান্ত শিষ্ট ল'ৰা আছিল তেখেত ময়ূৰ সাধাৰণতে কাৰো লগত তেনেকৈ মিলামিচা কৰা মিলা মিলামিচা কৰা নাছিল কিন্তু তাৰে মাজত অভিমন্যুৰ লগত সি ভাল বন্ধুত্ব স্থাপন কৰিছিল আচলতে বন্ধুত্ব বুলি নহয় তেওঁ অভিমন্যুৰ লগত এটা সুকীয়া সম্পৰ্ক স্থাপন কৰিছিল যিটো ককাই ভাইৰ নিচিনাকৈ সকলোৰে আগত দাঙি ধৰিছিল এদিন এই অভিমন্যু অভিমন্যুৰ কাৰণে ময়ূৰে নিজকে জীৱনটো উচৰ্গা কৰি মৃত্যুমুখত পৰিছিল সেইবাবে এই কাহিনীটোৱে মোক বহুতো আবেগিক কৰি তুলিছিল